কেতিয়াবা যদি মাছ ধৰিবলৈ যাওঁ বা নভবা মাছ এটা পাওঁ মাছ ধৰিবলৈ গৈ ডাঙৰ মাছ যিটো মই কেতিয়াও মানে পৰিকল্পনাই কৰিব নোৱাৰোঁ যে এনেকুৱা মাছ যেতিয়া এনেকুৱা ঠাইত পাম আৰু বিশেষকৈ মাছ ধৰিবলৈতো কৌশলবোৰ মাহঁতেই শিকাই দিছিলে মাহঁতেইতো শিকোৱা নাই বাৰু মাহঁতে যিহেতু ধৰ মাছ ধৰিবলৈ যায় মাহঁতৰ লগত যাওঁতে যাওঁতে মাছ ধৰিবলৈ শিকিলোঁ তেনেকৈ যদি নভবাকৈ মাছ এটা পাওঁ আৰু ডাঙৰ মাছ যেন শ'ল মাছ বা বৰালি মাছ এটা পাওঁ মনটোতো নিজৰ বহুত বেছি ভাল লাগিব আৰু মাছ ধৰি সেইটো অনুভৱটো আৰু ক'বই নোৱাৰি বহুত বেছি ভাল লাগে আৰু মাছ ধৰি মোৰ বা তেনেকুৱা ডাঙৰ মাছ ধৰি অভিজ্ঞতা এইটোৱে হয় যে কেতিয়াবা কেতিয়াবা নিজৰ ওপৰতে বিশ্বাস ৰাখি নভবা কথা